হেল্ল' অঁ পবিত্ৰ বন্ধু হয়নে বাৰু হয় হয় হয় খা খবৰ ভাল ভাল

বিহু পাতিছে নেকি হয় অঁ গমটো নাপাওঁ নহয় ক'ত পাতিছে বাৰু চমাজান গাঁৱত হয় হয় হয় অঁ যাব লাগিব তেতিয়াহ'লে দেই অঁ অঁ কেতিয়ালৈ আছে বিহু সোতৰ তাৰিখলৈ অঁ হয় হয় যাব লাগিব যাব লাগিব লগত আৰু দুজনমান যাম বুলি কৈ আছিলে বিহু ফাংচন চাবৰ কাৰণে হয় লৈ যাম ন অঁ অঁ অঁ তাৰপাছতে কি বুলি কয় তাত আৰু থকা মেলা খোৱা বোৱাটো হ'ব নেকি বাৰু বিহু তলিতে খাম নহয় জানো হয় হয় অঁ হয় হয় হয় অঁ অঁ ঠিক আছে বাৰু অঁ লগৰ আৰু মোৰ লগৰ চাৰিজনমান লৈ যাম দেই অঁ অঁ অঁ ঠিক আছে ঠিক আছে অঁ সকলোৱে একেলগতে যাম হয় হয় ফূৰ্তি মানে ফূৰ্তিও লাগিব তেতিয়া নহয় জানো হয় হয় ঠিক আছে বাৰু হ'ব দিয়ক দেই অঁ হ'ব